অসম চৰকাৰৰ ফালৰপৰা ৰাজহুৱাকৈ যি হওক যিসমূহ শৌচাগাৰ আমাক বনাই দিয়া দেখা পোৱা গৈছে সেইসমূহ শৌচাগাৰ যিধৰণে বনাব লাগিছিল সেইধৰণে অৱশ্যে বনোৱা হোৱা নাই শৌচাগাৰ বুলি ক'লে অকণমান আহল বহল হ'ব লাগে বাল্টিংটো সোমালে মানুহ নোসোমায় মানুহটো সোমালে বানো বাল্টিং নোসোমায় ঠিক এইদৰে যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ যাওঁ বাল্টিংটো আমি শৌচাগাৰত সোমোৱাৰ লগত বাল্টিংটো বহুত নিলগত থ'ব লাগিব পানীখিনি পৰিষ্কাৰ হ'ব লাগিব পৰিপাটিকৈ মানুহটোৰপৰা অলপ দূৰত ৰখাটো ভাল বুলি মই ভাবোঁ আৰু ৰাজহুৱাকৈ যদি ধৰক নামঘৰে হওক মন্দিৰেই হওক মচজিদেই হওক গীৰ্জা ঘৰেই হওক তেনেকুৱা ক্ষেত্ৰত ৰাজহুৱা স্থানত যেতিয়া সৰহকৈ মানুহ অহা যেন দেখোঁ সেই মানুহখিনিকো শৌচাগাৰ প্ৰয়োজন হয় তেওঁলোকক এই শৌচাগাৰ যদি আমি আগবঢ়াই দিব পাৰোঁ দেখুৱাই দিব পাৰোঁ আমি আমাক নিজকেই মনটো ভাল লাগে কিছু সুবিধা মানুহক অতিথিক যদি আমি সুবিধা দিব পাৰোঁ নিজকেই ভাল লাগে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত নিজেও সতৰ্ক অৱলম্বন কৰিব লাগিব পানী হাত আৰু চাবোন দি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ